হেল্ল'

বনাই থৈ দিয়া আছে অ

আজি যদি মই লওঁ আকৌ কেতিয়াকৈ পাম মানে আকৌ কেতিয়াকৈ আপোনাক দিব লাগিব মানে ঘূৰাই কেইদিনৰ কাৰণে দিয়ে মানে লাইব্ৰেৰীৰ কিতাপ

মোৰ নামটো সুদৰ্শনা ঠিক আছে ওম ওম হয় ওম ওম ওম ঠিক আছে ঠিক আছে ঠিক আছে